অঁ অঁ কওক অঁ কি হৈছে

আপোনাৰ কিমান দিন হ'ল অঁ অঁ এই যদি ৱাৰেণ্টি পিৰিয়ডত আছে তেতিয়া আপুনি লৈ আহিব মোৰ দোকানলৈকে চাই পেলাই এই বনোৱা হ'ব আৰু আপুনি লগত বিলখন খালী লৈ আহিব লাগিব নাই নাই ৱাৰেণ্টি পিৰিয়ডত যদি আছে পইচা ভৰিব নালাগে আৰু যদি মানে আমাৰ ইয়াত ঠিক নহয় কিবা কাৰণত তেতিয়া বাহিৰলৈ পঠিয়াব গুৱাহাটী পঠিয়াব লাগিব আৰু কেইদিনমান লাগিব পাৰে ছয় সাতদিন লাগিব পাৰে আৰু যদি আপুনি মানে মোবাইলটো পানীত পৰা নাই বা পৰি পেলাই ভগা নাই তেতিয়া আপুনি ৱাৰেণ্টি এটকাও নিদিয়াকৈয়ে ভাল হৈ যাব বনাই দিয়া হ'ব হয় আপুনি হয় আপুনি লৈ আহিব খালী লগত বিলখন আনিবলৈ নাপাহৰিব হয় হয় ঠিক আছে হ'ব